হেল্ল' এয়া নাজিৰা ট্ৰেভেল এজেঞ্চি হয়নে অঁ আমি মাজুলীলৈ যাম বুলি ভাবিছিলোঁ তাকে বোলো গাড়ী আপোনাৰ মানে ট্ৰেভেলাৰখনত মানে কিমান দিব লাগ কিমান কেনেকৈ বোলো ছিট আছে কেনেকৈ কিমান দিব লাগিব বুলি এজনৰ এজন মানুহৰ কেনেকৈ দিব লাগিব তাকে বোলো আপোনাক সুধিব বিচাৰিছিলোঁ এজনৰ এহেজাৰকৈ এজনৰ এহেজাৰ আপোনাৰ এহেজনৰ এনে কেইটা ছিটৰ হয় বাছখন অঁ এডভাঞ্চটো কিমান দিব লাগিব অঁ অঁ অঁ তাকে আমি সেই গোটৰ ফালৰ পৰাই যাম বুলি ভাবিছোঁ মানে হেৰি কি বুলি কয় মাজুলী মাজুলী অঁ মাজুলী যাম বুলি ভাবিছোঁ তাকে বোলো আপোনাৰ সেই সোধো বুলি ভাবিছোঁ মানে কিমানকৈ যাব কেনেকৈ যাব পাৰিম বোলো আমি এতিয়া ডিচেম্বৰ লাষ্টৰ মানতে যাম পঁচিছ তাৰিখ মানে যাম বুলি ভাবিছোঁ